হেল্ল' অঁ গীতা হয়নে অঁ মই মাধৱ চিনি পাইছানে অঁ অঁ অঁ একেলগে পঢ়া আকৌ পাহৰিলে অঁ অঁ

অঁ হেৰি বিহু বিহু পাইছেহি নহয় অঁ ভালেই ভালেই বিহু পাইছেহি নহয় পিঠা চিঠা বনাইছে নাই অঁ কি কি পিঠা বনাইছে কি কি পিঠা বনাইছে এতিয়ালৈকে অঁ অঁ অঁ অঁ নাৰিকলৰ পিঠা বনাব মানে

অঁ বিহুৰ দিনা খাবলৈ কেটলি পিঠাটো ভাল লাগে কিন্তু

অঁ মই এইবাৰ পিঠা বনাম বুলি ভাবিছিলোঁ এতিয়া আপুনি নাৰিকলৰ পিঠা বনাইছে ন লাৰু অঁ

অঁ অঁ এই নাৰিকলৰ লাৰুটো কেনেকৈ বনাই কব পাৰিব নি অলপ প্ৰচেচটো বনোৱা প্ৰচেচটো অঁ অঁ অঁ ৰেচিপিটো লাগে

অঁ অঁ মিক্সিত

ইমানেই ন অঁ অঁ মই চেষ্টা চেষ্টা কৰিম আৰু বনাবলৈ আমাৰ ঘৰত বনাব নাজানেটো এইবাৰ বোলো ভাবিছোঁ ময়ে পিঠাটো বনাম অঁ আৰু কেটলি কেটলি ভাপত দিয়া পিঠাটো কেনেকৈ বনাই বাৰু অঁ বৰা চাউল দি বনাই নেকি এইটো

ঠিক আছে অঁ ধন্যবাদ